কামৰূপ মহানগৰ জিলাখনত উপলব্ধ কিছুমান স্থানীয় শিক্ষা বা শিকণৰ সুবিধাসমূহ হ'ল আমাৰ ডাউনটাউন ইউনিভাৰচিটি বি বৰুৱা কলেজ কটন কলেজ গুৱাহাটী কলেজ আঞ্চলিক কলেজ এইবোৰ আৰু আচাম ইঞ্জিনীয়াৰিং কলেজ আচাম ইন্সটিটিউট পলিটেক আছাম ইন্সটিটিউট ইঞ্জিনীয়াৰিং ইন্সটিটিউট পি চি পি এচ গাৰ্লচ পলিটেকনিক গুৱাহাটী মেডিকেল কলেজ এচ পি আৰু তাৰ লগতে এই কিছুমান জনপ্ৰিয় প্ৰশিক্ষণ কেন্দ্ৰ বা প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতি কেন্দ্ৰ হ'ল এচ পি এম আই এ এচ একাডেমী ভদ্ৰ আই এ এচ একাডেমী বৰঠাকুৰ এ এচ একাডেমী ললেনচ ফিজিক্সৱালা এইবোৰ এতিয়া বৰ্তমান কামৰূপ মেট্ৰোত উপলব্ধ হৈছে এই সুবিধাবোৰে আমাৰ জিলাখনৰ সামগ্ৰীক বিকাশ আৰু উন্নয়নত বিভিন্ন ধৰণে অৰিহণা যোগায় বৰ্তমান যুগৰ শিক্ষাৰ্থীবোৰে এই সুবিধাসমূহ গ্ৰহণ কৰিবৰ বাবে অন্য কোনো দূৰলৈ বা বেলেগ জিলালৈ বা বেলেগ অঞ্চললৈ যোৱাৰ দৰকাৰ নাই তেওঁলোকে অতি সহজতে ঘৰতে বহি ঘৰ ব্যৱস্থাসমূহ ল'ব পাৰে কাৰণ আজিকালি এই অনুষ্ঠানবোৰত অনলাইনৰ ব্যৱস্থাও কৰা হৈছে তদুপৰি এই অনুষ্ঠানবোৰ আমাৰ অঞ্চলত উপলব্ধ হোৱা বাবে ছাত্ৰ ছাত্ৰীবোৰে এই শিক্ষাসমূহ উন্নত মানৰ শিক্ষাসমূহ অঞ্চলটোত থাকিয়ে ল'ব পাৰিছে আৰু এই অনুষ্ঠানবোৰে আমাৰ ল'ৰা ছোৱালীবোৰ বৌদ্ধিক বিকাশ মানসিক বিকাশ শাৰীৰিক বিকাশ আদিত বহুত ধৰণে অৰিহণা যোগাইছে যাৰ ফলত আমাৰ শিক্ষাৰ্থীবোৰ এজন এজন সমাজৰ গণ্য মান্য বা এজন প্ৰ প্ৰকৃত অৰ্থত নাগৰিক হৈ ওলাব পাৰিছে আৰু আমাৰ অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা বৰ এটা ভাল নহয় হয়তো দুই এখন বিদ্যালয় তাৰ মাজতে উন্নত আছে কিন্তু প্ৰায়বোৰৰে অৱস্থা অতি শোচনীয় কাৰণ চৰকাৰী বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণৰ শিক্ষকৰ অভাৱ আন্তঃগাঠনিৰ অভাৱ বিভিন্ন সমস্যাৰে জৰ্জৰিত আৰু তাৰোপৰি চৰকাৰী বিদ্যালয়সমূহত আমি শিক্ষাৰ ক্ষেত্ৰত যিটো এটা প্ৰেচাৰ থাকিব লাগে বা যিটো এটা উন্নতিৰ শিক্ষা উন্নতৰ কাৰণে যিটো এটা সকলোৰে প্ৰতি ভাল ভাৱ থাকিব লাগে সেই ভাল ভাৱটোৰ অভাৱ দেখিছোঁ হয়তো এই ক্ষেত্ৰত কিছু ক্ষেত্ৰত চৰকাৰী পক্ষৰো কিছু হেমাহি হ'ব পাৰে তাৰোপৰি আজিকালি অভিভাৱকসকলে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ল'ৰা ছোৱালীবোৰক পঢ়াঁব নিবিচাৰে হয়তো এইবোৰ কাৰণতো চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা অতি শোচনীয় হৈ আহিছে আৰু আমাৰ ইয়াৰ ওচৰৰ যিবোৰ চৰকাৰী বিদ্যালয় আছে তাৰ ভিতৰত দুই এখন গোটেই তাৰ যিবোৰ হাই ছেকেণ্ডাৰী হওক বা হাই স্কুল লেভেলৰ যিবোৰ ৰিজাল্ট হয় সেইবোৰ অতি উন্নত যেনে গুৱাহাটী ৰিফেইনেৰী হাই স্কুল আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় এইবোৰৰ এই অঞ্চলবোৰৰ এই বিদ্যালয় দুখনৰ যিটো হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সেইটো অতি লেখত ল'বলগীয়া কিন্তু তাৰ মাজতো দুই এখন বিদ্যালয় আছে যিবোৰে এই এইবোৰ ক্ষেত্ৰত ইমান পাৰদৰ্শিতা দেখুৱাব পৰা নাই আৰু চৰকাৰী বিদ্যালয়বোৰত শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশৰ লগতে শাৰীৰিক বিকাশ বা তেওঁলোকৰ আন্তঃগাঁঠনিয়ে হওক বা আন বিষয় বিকাশ আন দিশসমূহৰ বিকাশৰ ক্ষেত্ৰত বৰ খুব বেছি গুৰুত্ব দিয়া দেখা নাযায় তেওঁলোকে খালি পঢ়াটোৰ ওপৰতে গুৰুত্ব দিয়ে কিন্তু এজন শিক্ষাৰ্থী প্ৰত্যেকটো দিশতে উন্নত হ'ব লাগিলে শিক্ষাৰ লগতে আন শিক আন দিশসমূহো চালি জাৰি চাব লাগিব তাৰোপৰি চৰকাৰী বৰ্তমান প্ৰযুক্তিৰ যুগত চৰকাৰী বিদ্যালয়সমূহত বৰ্তমানো কম্পিউটাৰ শিক্ষা কম্পিউটাৰ শিক্ষা পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয় হয়তো ক'ৰবাত কম্পিউটাৰ আছে শিক্ষক নাই আৰু হয়তো কৰবাত শিক্ষক আছে কম্পিউটাৰ পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয় আৰু কিছুমান বিদ্যালয়ত আনকি শিক্ষাৰ্থী বা টিচাৰ থাকিলেও সকলো শিক্ষাৰ্থীৰ অনুযায়ী কম্পিউটাৰ উপলব্ধ নহয়